আমাৰ অঞ্চলত ব্যৱসায় কৰিব পৰা ব্যৱসায়সমূহ হ'ল কাপোৰৰ বেপাৰেই হওক বা ষ্টেচনেৰি বেপাৰেই হওক এইবোৰ ব্যৱসায়বোৰ যথেষ্ট ভাল আৰু মই ব্যৱসায় কৰিবলৈ মানে কাপোৰ ব্যৱসায় কৰিব কৰি আছোঁ অলৰেডি আজি মোটামুটি দহ বছৰৰ ওপৰতে হ'ব মই ব্যৱসায় কৰা কাপোৰৰ পঢ়া শুনা শেষ কৰি মুঠতে কাপোৰ দোকানটো খুলিছো সেইটো মানে কাপোৰটো অকণমান চাফ চিকুণ ব্যৱসায় হয় আৰু চৌকিন এটা বিজনেছ হয় আপোনাৰ বিজনেচটো কৰি ভাল লাগে আপোনাৰ বিভিন্ন ধৰণৰ কাষ্টমাৰ ওলাই থাকে নতুন নতুন কাপোৰ আমি কিনিবলৈ পাওঁ বা আনিবলৈ যাওঁ আমি যেতিয়া মাৰ্কেটিং কৰিবলৈ যাওঁ গুৱাহাটীত হওক বা ডিব্ৰুগড় বা তিনিচুকীয়াত হওক আমি তেতিয়া তাত গৈ বিভিন্ন ধৰণৰ কাপোৰ দেখিবলৈ পাওঁ নতুন নতুন আইটেম আহে নতুন নতুন ডিজাইনৰ কাপোৰ আহে নতুন ডিজাইনৰ আপোনাৰ ধৰি লওক নাইটি হওক শাৰী হওক কুৰ্তি হওক লেগিন্স হওক সৰু ল'ৰা ছোৱালীৰ কাপোৰ হওক যেনেদৰে আপোনাৰ চুট হওক চেলোৱাৰ চুট হওক বিভিন্ন ধৰণৰ কাপোৰবোৰ আপুনি আমি নতুন নতুন চাই চাই আমি আনিব পাৰোঁ আৰু প্ৰতিটো ছিজনতে ধৰি লওক আপোনাৰ দুৰ্গা পূজা হওক বা বিহুৱে হওক আপোনাৰ বিহু কাপোৰটো আপোনাৰ বেলেগ ধৰণৰ হয় আৰু পূজাৰ কাপোৰটো আপোনাৰ বেলেগ ধৰণৰ হয় পূজাৰ কাপোৰত যেনে ধৰি লওক আপোনাৰ ফুল টাইপৰ বেছি হয় আপোনাৰ কটনৰ পৰা বেছি হয় আপোনাৰ পূজাটো শেষ হোৱাৰ লগে লগে আপোনাৰ ঠাণ্ডাৰ ছিজনটো গুচি আহে তাত আপোনাৰ ঊলৰ বিজনেছটো আৰম্ভ হয় তাত আপোনাৰ ঊলৰ চুৱেটাৰ হওক আপোনাৰ জেকেট হওক টুপি হওক মাফলা হওক বিভিন্ন ধৰণৰ গৰমৰ কাপোৰ তাত সেইটো সময়ত থাকে আপোনাৰ আৰু ল'ৰাৰ পৰা ৰম্ভ কৰি ছোৱালীলৈ আপোনাৰ কমবাৰ আপোনাৰ একদম বুঢ়া মানুহলৈকে বিভিন্ন ধৰণৰ আপোনাৰ গৰম কাপোৰ সেইটো সময়ত কোম্পানীবোৰ উলিয়াই আমি বিভিন্ন জেগাৰ পৰা যেনে আপোনাৰ তিনচুকীয়া হওক ডিব্ৰুগড় বা গুৱাহাটীৰ পৰা আমি পাৰ্চেচিং কৰোঁ পাৰ্চেচিং কৰিবলৈ যাওঁতে আপোনাৰ ধৰি লওক বিভিন্ন ধৰণৰ আপোনাৰ মাৰ্কেটত যাবলগীয়া হয় তাত মানে বিভিন্ন ধৰণৰ এইটো মাৰ্কেটত তাত এক ধৰণৰ কাপোৰ দেখুৱাব তাৰ ৰেটটো অকমান বেলেগ হ'ব অইন এটা মাৰ্কেটলৈ গুচি গ'লোঁ তাত গৰম কাপোৰ চালোঁ বুঢ়া মানে ডাঙৰ মানুহৰ কাৰণে তাত কাপোৰৰ ডিজাইনবোৰ বেলেগ হ'ব দামবোৰ বেলেগ হ'ব তাতো পচন্দ হ'ব পাৰে নহ'ব পাৰে যিবোৰ আমাৰ চকুত লাগে কালাৰবোৰ বা ডিজাইনবোৰ চকুত লাগে বা দামটো ঠিক আছে বা আমি আনি দুপইচা আমিও ইনকাম কৰিম বা যোনে কিনিব তেওঁ দুটা পইচা লাভত থাকিব পাৰিব আমি এইবোৰ বিভিন্ন ধৰণৰ চিন্তা কৰি সেই কাপোৰবোৰ আমি কিনো বা আমি পাৰ্চেছিং কৰোঁ আমি দোকানলৈ লৈ আনো আমি আমি বিক্ৰী কৰো বা কাষ্টমাৰ সেই হিচাপত তেওঁলোকে ধৰি লওক লৈ যায় আৰু আমি বিক্ৰী কৰোঁতে কাপোৰবোৰ যদি কাষ্টমাৰে ভাল পায় বা তেওঁলোক যদি কিনি আমাৰ পৰা কিনিবলৈ কিনি তেওঁলোকে যদি ছেটিছফেকশ্যন হয় সেইটো আমাৰ মনটো ভাল লাগে ন কাষ্টমাৰটো লৈছে আমাৰ পৰা মোৰ পৰা ল'লে বা কাপোৰ লৈ তেওঁ ভাল পাইছে বা ঠিক আছে ৰেটটো ঠিক আছে বা তেওঁ আনজনক ক'ব অমুক মাৰ্কেটৰ অমুক দোকানত অমুক দোকানটোত এই কাপোৰটো আছে তাৰ দামটো মই ঠিকে পালোঁ আৰু ভালেই পালোঁ বা কালাৰটো ঠিকে ডিজাইনটো ঠিকে আছে দামটো ঠিকে আছে আপুনিও তাৰপৰা কাপোৰটো আপোনাৰ আনিব পাৰে বিহুত আপোনাৰ আহি গ'ল আপোনাৰ গৰম যিবোৰ গৰমত পিন্ধা কাপোৰ আপোনাৰ হাপ চব হাফ থাকে মেক্সিমাম কটনৰ ফ্ৰক থাকে কটনৰ চুট থাকে হাফ চুট থাকে কটনৰ হেৰি থাকে আপোনাৰ গৰম চিজনত যিটো আপোনাৰ হাফ নাইটিবোৰ বিক্ৰী হয় বা লেগিংছবোৰ বিক্ৰী হয় বা আপোনাৰ কুৰ্তিবোৰ বিক্ৰী হয় মেক্সিমাম আপোনাৰ কটনৰ ওপৰতে ডিপেণ্ড কৰে কাপোৰো মানে সেইটো সময়ত গৰম যিটো বহাগৰ বিহুৰ পৰা আপোনাৰ গৰম চিজনত পৰি যায় সেই সময়ত আপোনাৰ ওলেন বা কটন টেৰিকটন টাইপৰ কাপোৰবোৰ নচলা হয় সেইটো সময়ত আপোনাৰ কি হয় জেনেৰেলি কটনৰ ওপৰত বেছি কৰিয়ে কাপোৰবোৰ কোম্পানীবোৰ বনাই আপোনাৰ আমি সেই হিচাপত আমি কাপোৰবোৰ আমি কিনি আনো আমি আৰু সেই কাপোৰবোৰ গৰমত ধৰি লওক আমি বিভিন্ন জেগাৰ পৰা কালেকশ্যন কৰোঁ বিভিন্ন ধৰণৰ কৰোঁ তেতিয়া আপোনাৰ ধৰি লওক সৰু ল'ৰা ছোৱালীপা আৰম্ভ কৰি ডাঙৰলৈকে হাফ জেণ্টচৰ ধৰি লওক আপোনাৰ হাফ পেণ্ট দৰকাৰ হয় টি চাৰ্টৰ দৰকাৰ হয় আমি সেই হিচাপত আমি কিনি আনো বা তেওঁলোকে পচন্দ কৰে তেওঁলোকে লৈ যায় তেওঁলোকে পিন্ধি আৰাম পায় লেডিচৰ যিদৰে আপোনাৰ ধৰি লওক এই প্লা প্লাজু থাকে শ্বৰ্ট কুৰ্তি থাকে এই ধৰণৰ কাপোৰবোৰ আমি তেতিয়া কিনি আনো আমি দোকানত সজাই আমি থৈ দিওঁ কাষ্টমাৰ আহে চাই মেলি তেওঁ পচন্দ কৰি লৈ যায় তেতিয়া আমাৰ মনটো ভাল লাগে যে কাষ্টমাৰটো ল'লে বা পচন্দ কৰিলে বা তেওঁ যদি পিন্ধি ভাল পায় বা আৰাম পায় তেওঁ আৰু দুজনক ক'ব নহয় অমুক তাত গ'লে এই বস্তুটো পাবা কোনোবাজনে সুধিলে যে এই কুৰ্তিটো আপুনি ক'ৰ পৰা আনিলে অমুক মাৰ্কেটৰ পৰা আনিলোঁ তেওঁ এটা আকৌ কাষ্টমাৰ পৰা আহে আপুনি আমাৰ তাত আহি কাপোৰটো কিনিবলৈ তেওঁৰো ইচ্ছা হয় বা তেওঁলোক চাই মেলি পচন্দ কৰিলে আকৌ লৈ যায় তেওঁ আন এজনক ক'ব ঠিক তেনেদৰে আপোনাৰ বিজনেছটো আমাৰ দোকান এইটো আমাৰ চলি থাকে